মই উৎসৱত ৰন্ধা কিছুমান বস্তু বুলি ক'লে বিশেষকৈ বহাগ বিহুতহে ৰন্ধা বঢ়াতো অলপ বেছি কৰা হয় বহাগ বিহুত এশ এটা শাকেৰে ভাত খুৱাৰ এটা নিয়ম আছে যিটো আমি বাৰীৰ পৰা এশ এবিধ শাক পাচলি বুটলি আনি বনাওঁ পইতা ভাতৰ লগত খাবলে আৰু আমৰলি টোপো পাৰি আনি ডিম সান্দহ গুৰিৰ সৈতে ভজা হয় পুখুৰীৰে মাছ ধৰি আনি টেঙা জোল বনোৱা হয় এনেকে আকৌ মাংস থাকেই ইত্যাদি আমি বহুতো খাদ্যৰ ব্যৱহাৰ কৰা হয়